পশুপালনৰ কৃষকসকলৰ সন্মুখীন হোৱা কিছুমান সাধাৰণ সমস্যা হ'ল গৰু ছাগলী বেমাৰ আজাৰ বেমাৰ আজাৰ হয় কিছুমান এটা সময়ত গৰুৰ ঠুৰা ফাটে পেট ফুলে আৰু বসন্ত ওলায় সেইটো সময়ত আমাৰ মানুহবিলাকে কিছুমান অসমীয়া দৰৱ দিয়ে অসমীয়া দৰৱ দিলেও ঠুৰা ফটাবিলাক ভাল নহয় বসন্তও তেনেকেদি খুব বেছিকে হোৱাতো দেখিছোঁ আগৰ তেনেকে হোৱা নাছিলে বাৰু এতিয়া বেছিকে হৈছে কাৰণ এইবোৰ সাৰ দিয়া বস্তু খাই যদিও হৈছে নাজানো তথাপিতো আমি পৰাপক্ষত দৰৱ পাতি দিবলে চাওঁ কিন্তু নোৱাৰিলে একেবাৰে যেতিয়া জৰাজীৰ্ণ হয় তেতিয়া আমি ডক্টৰৰ ওচৰলে যাওঁ আৰু তেনে ক্ষেত্ৰত ছাগলীৰো অসুখ হয় ছাগলীও তেনেকে ফাপৰ লাগে ওকণিও হয় তাৰপিছত হেৰি এইটো কি কয় ঠুৰা ফাটে সিহঁতৰো বেয়া মুখত হেৰি বসন্তও ওলায় ঘাঁহ খাব নোৱাৰে তেনেকুৱা অৱস্থাত আমিও দৰৱ পাতি দিওঁ যদিও একেবাৰে নোৱাৰোঁ তেতিয়াহে ডাক্টৰৰ ওচৰলৈ যাওঁ এনেকে ডাক্টৰৰ বেজী চেজী দিলে ভাল হয় আৰু আমি যেনেদৰে পশুপালন পশুবিলাকৰ দাম পাব লাগে যিমান কষ্ট কৰি আমি পুহোঁ বা ডাঙৰ কৰোঁ তেনেকে তেনেদৰে বজাৰখন মানে দাম দিব নিবিচাৰে আমি তেনেদৰে যেনেকে সিহঁতি একেবাৰে কম দামত নিবলে বিচাৰে আৰু আৰু মই মই যদি ফুৰিবলৈ যাওঁ তেতিয়া মই যেনেদৰে পশুপালন মানে যত্ন লওঁ তেনেদৰে আমাৰ মই গ'লেও ঘৰৰ বাকীখিনি মানুহে তেনেকেই যত্ন লয় আৰু তেনেকেই ৰাখে আৰু আৰু ছাগলীৰো তেনেকে ছাগলীও ইমান কষ্ট কৰে ডাঙৰ দীঘল কৰোঁ বা খাচীবিলাকো তেনেকে ডাঙৰ কৰোঁ যিটো দামত আমি পাব লাগে সেইটো দাম নেপাওঁ আৰু আজিকালি এনেকুৱা এটা সমস্যা হৈছে প্ৰত্যেক মানুহৰ ঘৰতে মানে বাগান পাতিছে আৰু বাগানত যেতিয়া ইউৰিয়া দি দিয়ে চাঁহী মৰা দৰৱ দিয়ে এই তেনেদৰে মানে ছাগলীয়ে খালে বেমাৰ হয় আৰু মোৰ তেনেকেদি যোৱা বছৰ তেনেকে চাৰিটা ছাগলী মানে খাচী ছাগলী এনেকে দৰৱ খাই মোৰ মৰিলে